পূজা হৈছে এক আধ্যাত্মিক অনুষ্ঠান মানুহে মনৰ মনোশান্তিৰ বাবে আৰু মনৰ কামনা পূৰণৰ বাবে বিভিন্ন সময়ত বিভিন্ন উপলক্ষ্যত বিভিন্নজন দেৱ দেৱলিক দেৱ দেৱীক পূজা অৰ্চনা কৰে আমাৰ ঘৰতো আমি বিভিন্ন সম সময়ত বেলেগ বেলেগ দেৱ দেৱতাসকলক পূজা অৰ্চনা কৰিছোঁ আৰু এই পূজাৰ সময়ছোৱাত আমি বিশেষভাৱে সজাগ হওঁ বিশেষকৈ পূজাৰ আগেয়ে আমি ঘৰ দুৱাৰ চাফ চিকুণ কৰোঁ সকলোবোৰ বাচন বৰ্তন কাপোৰ কানি ধুই মেলি সম্পূৰ্ণৰূপে ঘৰখন শুদ্ধ কৰি লওঁ তাৰ উপৰিও পূজাৰ বাবে নৈবেদ্য হিচাপে যিখিনি বস্তু আমি আগবঢ়াম বুলি ভাবোঁ সেই সকলোবোৰ বস্তু আমি বজাৰলৈ গৈ আগতিয়াকৈ কিনি আনো আৰু এইবোৰ কৰাৰ বাদেও পূজাৰ দিনা আমি মনৰ শান্তিৰ বাবে আৰু আমাৰ আৰাধ্য দেৱতাক সন্তুষ্টিৰ বাবে পূজাৰ দিনাখন পুৱাৰে পৰা উপবাসে থাকোঁ আৰু যিবিলাক নিৰ্দিষ্ট ৰীতি নীতিৰে পূজা পালন কৰিব লাগে সেই সকলোবোৰ ৰীতি নীতি আমি মানি চলোঁ পূজাৰ সময়ত সুৰখু পচাৰৰ বাদেও আৰু ভালেমান উপকৰণৰ প্ৰয়োজন হয় সেই সকলোবোৰ উপকৰণ আমি যা যোগাৰ কৰিবলৈ বিশেষভাৱে চেষ্টা কৰোঁ বিশেষকৈ ফুল তুলসী দূবৰি পাত এই সকলোবোৰ বস্তু আমাক প্ৰয়োজন হয় আমি সেই সকলোবোৰ বস্তু আগতীয়াকৈ যা যোগাৰ কৰি লওঁ তাৰ উপৰিও পূজাৰ সময়ত আমাৰ ঘৰত আমি কোনো ধৰণৰ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি নকৰোঁ সকলোৱে ঘৰখনৰ সকলো সদস্যই মিলি জুলি সামূহিকভাৱে বা নিজস্বভাৱে যিবোৰ দায়িত্ব দিয়া থাকে সেইখিনি পালন কৰি যায় আৰু এইদৰে আমি আমাৰ মনৰ সন্তুষ্টিৰ বাবে পূজা অৰ্চনা কৰি আমাৰ আৰাধ্য দেৱতাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ